হয় মই সৰুৰ পৰাই নাচি ভাল পাওঁ আগতে মোক মাই যেতিয়া ক্লাছ টুত আছিলোঁ মই তেতিয়া মোক ডান্সৰ স্কুলত লৈ গৈছিল আমাৰ ওচৰতে বেলসৰত ডান্সৰ স্কুল আছিলে ভাৰত নাত্যমৰ মই যিহেতু ক্লাছিকেল শিকি ভাল পাইছিলোঁ আগতে তো মই ভাৰত নাত্যম শিকিছিলোঁ তাতে সৰুৰ পৰাই মোৰ গুৰু আছিল উপাসনা মহন্ত তো তাতে মই ডান্স শিকিছিলোঁ ক্লাছ টুৰ পৰা টেনলৈকে মই ভাৰত নাত্যমটো কণ্টিনিউ কৰিছিলোঁ আাৰু মোৰ মেট্ৰিকৰ টাইমতো ইলেক্টিভ ছাবজেক্ট ভাৰত নাত্যম আছিল তাৰ পিছত মই আমাৰ অসমৰ যিহেতু বাপতিসাহোন বিহু তো মই বিহুও শিকিছিলোঁ ৰঞ্জিত গগৈ মোৰ ছাৰ আছিলে বিহুৰ আৰু বিহু মই সেই তেতিয়াৰ পৰাই শিকা কৰ্মশালা কৰা তাৰ পিছত মই তেনেকেই বিহুৰ বিষয়ে ভালকৈ শিকিছিলোঁ কম্পিটিচনো কৰিছিলোঁ আৰু যোৱা বছৰ মই বিহু কুঁৱৰিও পাইছোঁ আৰু ভিন ভিন প্ৰতিযোগিতাত সেনেকৈ অংশগ্ৰহণ কৰি বহুতো প্ৰাইজো পাইছো আৰু ৰিচেণ্টলি যোনটো হৈ গৈছে বিহুৰ ৱৰ্লড ৰেকৰ্ড তাতে মই কি কয় পাৰ্টিচিপেত কৰিছিলোঁ আমাৰ প্ৰথম পৰ্যায়ত নলবাৰীত বাছনি হৈছিলে তাতে ছিলেক্ট হৈছিলোঁ মই তাৰ পিছত তেৰ এপ্ৰিল তেৰ এপ্ৰিলত আমাক তাতে দছ দছ দছ এপ্ৰিলৰ পৰা তেৰ এপ্ৰিলৰলৈকে তাতে প্ৰেক্টিছ হৈছিল তাতে আমাক লৈ যোৱা হৈছিল নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আৰু তাতে সেনেকেই বহুত পাৰ্টিচিপেত কৰিছিলোঁ আৰু তেনেকৈ ডান্সটো কৰি আছোঁ আমাৰ যুগতো তেতিয়া আমাৰ টাইমত যিখিনি মানে সুবিধা পাইছিলোঁ আজিকালিতো তাতকে দুগুণ সুবিধা পোৱা যায় নাচিব ইউটিউব চিউটিউব আছে আজিকালি ফেচবুক আছে ইনষ্টাগ্ৰাম আছে ছ' তেনেকৈ আমি ভিডিঅ' আজি শিকিব পাইছোঁ আৰু তেনেকে ভিডিঅ' চাই চাই মই নাচি থাকোঁ কেতিয়াবা আৰু তেনেকৈ ডান্সটো কৰি আছো আৰু